তাৰমানে মই মাজুলী গড়মূৰতে এখন সৰুকে ব্যৱসায় আৰম্ভ কৰিছোঁ আজি বেছিদিন হোৱা নাই এবছৰ ছমাহমান হৈছে

তিনি হাজাৰ পাঁচশ টকা দিছোঁ গতিকে আপুনি অকমান সহায় কৰিব নেকি মোৰ পইচাখিনি দিয়া সম্পূৰ্ণ হৈছেনে নাই হোৱা অকমান চাই দিব পাৰিব নেকি

দুই তিনি চাৰি পাঁচ ছয় সাত আৰু নাম হৈছে আলমিনা বেগম গতিকে চাইকিনি চাইকিনি অকমান জনাব নেকি মোক ঠিক আছে চাই চাই দিয়ক অলপমান